শস্যৰ উৎপাদন কৰিবলৈ নানা ধৰণৰ সাৰ ব্যৱহাৰ কৰা হয় সেইবিলাক সাৰ মানে সাৰ মানে গৰুৰ গোবৰ আমি সাৰ হিচাপে ব্যৱহাৰ কৰোঁ গৰুৰ গোবৰত মানে বহুত মানে সাৰৰ মানে শস্যৰ কাৰণে বহুত মানে ভিটামিন প্ৰ'টিনযুক্ত গৰুৰ গোবৰ মানে গৰু গোবৰ মানে আমি খেতি পথাৰত দিলে মানে গৰু গোবৰটো মানে বহুত ভাল খেতিপথাৰৰ কাৰণে ভাল উপযোগী তো সেইকাৰণে গৰুৰ গোবৰটো আমি খেতিপথাৰত ব্যৱহাৰ কৰোঁ তাৰপিছত আপোনাৰ আৰু সাৰ আছে

গৰুৰ গোবৰ এটা গ'ল তাৰপিছত সাৰ এইয়া এয়া সাৰুৱা সাৰ সাৰুৱা সাৰবিলাক মানে আমি খেতিপথাৰত দিওঁ সেইবিলাক সাৰৰ জৰিয়তে মানে খেতিপথাৰত শস্যবিলাক বহুত ভাল হয় তাৰপিছত ৰাসায়ন সাৰ ৰাসায়ন সাৰবিলাক আমি কিনি বজাৰত কিনিবলৈ পাওঁ বজাৰ পৰা কিনি আনি কিনে সেইবিলাক সাৰ আমি খেতিপথাৰত ব্যৱহাৰ কৰোঁ সেইবিলাক সাৰৰ জৰিয়তে মানে খেতিপথাৰত বহুত মানে বহুত মানে পৰিমাণে ভাল হয় ন উপযোগী হৈ উঠে তো সেইবিলাক সাৰ মানে খেতিপথাৰত দিয়াৰ পিছত কেইদিন পাছত খেতিপথাৰ যদি ভালদৰে মানে ভালদৰে মানে গজি নুঠে তো সেইকাৰণে আমি সাৰবিলাক ব্যৱহাৰ কৰোঁ তো সেইবিলাক সাৰ মানে ব্যৱহাৰ কৰাৰ কৰাত দুই একদিন মান দুই একদিন মান বৰ বেছি এসপ্তাহ দহদিন মান লাগে এসপ্তাহ দহদিন পিছত মানে সেইবিলাক সাৰ সেইবিলাক এসপ্তাহ দহদিন পিছত মানে সেইবিলাক সাৰ মানে সেইবিলাক সাৰ দিয়াৰ লগে লগে খেতিপথাৰ যেতিয়া সাৰ দিয়াৰ লগে লগে সেইবিলাক খেতিপথাৰ মানে বৰ উপযোগী সেইবিলাক সাৰ দিয়াৰো কিবা মানে কাৰণ থাকে খেতিপথাৰত যদি এইয়া মানে সাৰবিলাক মানে খেতিপথাৰত যদি ভালদৰে মানে গজি নুঠে তো সেইকাৰণে মানে সাৰবিলাক ব্যৱহাৰ কৰোঁ তো সেইবিলাক সাৰ ব্যৱহাৰ কৰাৰ তো এইটোৱে কাৰণ মানে খেতিপথাৰটো ভাল হ'ব লাগে তো সাৰ দিয়াৰ আগতে আমি সাৰ দিয়াৰ আগতে আমি খেতিপথাৰত মানে হেৰি মানে আগতে পানী চানি দি দিব লাগে তাৰপিছত সেইখিনি পানীখিনি এটা বন্ধ এটা জেগাত ৰাখি মানে খেতিপথাৰ চাৰিওপিনে ভালদৰে মানে মানে ভালদৰে মানে মাটি দি মানে হেৰি কৰি সেইবিলাক পানী যাতে বাহিৰৰ পিনে ওলাই যাব নোৱাৰে তো ওলাই যাবৰ নোৱাৰাৰ কাৰণে সেইবিলাক পাৰে মানে বন্ধ জেগাত এটাত ৰাখিব লাগে বন্ধ জেগাত ৰাখি কিনে সেই তাৰপিছত সেইবিলাক সাৰো সাৰ মানে তাতে ব্যৱহাৰ কৰা হয় সাৰ সেই সাৰবিলাক মানে যেতিয়া খেতিপথাৰত যেতিয়া যেতিয়া খেতিপথাৰত যেতিয়া তলত যেতিয়া মানে এইবিলাক সাৰবিলাক মানে হেৰি হয় মানে সেইবিলাক সাৰ খেতিপথাৰৰ তলত দিলে সেইবিলাক সাৰ যেতিয়া মানে পথাৰটো মানে সেই পানী যেতিয়া জমা হয় সেই পানী মানে সাৰুৱা কৰে সেই পানীখিনি খেতিপথাৰত মানে গছৰ তলত গুৰিত মানে হেৰি হয় লাগি কেনে সেইবিলাক সাৰ মানে বহুত উপযোগী হয় সেইবিলাক উপযোগী হোৱাৰ পিছত মানে খেতিপথাৰত মানে ভালদৰে খেতিপথাৰটো ভালদৰে মানে গজি উঠে তো গজি উঠাৰ বাবে সেইবিলাক খেতিপথাৰত মানে আমি বহুত মানে বহুত গুণীয় মানে এই হেৰি কৰোঁ ৰক্ষা মানে পাওঁ সেইবিলাক খেতিপথাৰত মানে সেইবিলাক খেতিপথাৰত মানে কোখ গছৰ যেতিয়া শিকৰ শিকৰবিলাক থাকে সেইবিলাক শিকৰ আমি খেতি সেইবিলাক শিকৰ সেইবিলাক শিকৰৰ জৰিয়তে মানে গছ গছটো মানে ভালদৰে মানে ৰোপণ হয় তো সেইবিলাক গছ তছ সেইবিলাক ভালদৰে ৰোপণ কৰি সেইবিলাক ৰোপণ হোৱাৰ পিছত সেইবিলাক খেতিপথাৰৰ মানে ভাল উপযোগী হয় তো সাৰ আমি সাৰ মানে সাৰৰ বহুত মানে হেৰি গুণ আছে তো ৰাসায়ন সাৰ তো সাৰবিলাকত আমি বহুত উত্তপ্ত পৰিমাণে মানে ব্যৱহাৰ উত্তপ্ত পৰিমাণে ব্যৱহাৰ কৰিব নালাগে উত্তপ্ত পৰিমাণে ব্যৱহাৰ কৰিলে সাৰবিলাক মানে খেতিপথাৰবিলাক নষ্ট হৈ যায় লাষ্টত লাষ্টত মানে গছ গছনিবিলাক মানে যিবিলাক মানে গছত আমি সাৰ বুলি ব্যৱহাৰ কৰোঁ মানে ধাননিত ব্যৱহাৰ কৰিব পাৰি আৰু ধাননি ক্ষেত ধাননি ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি ধুনীয়া ফুল চুল এইগিলাত ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত নানা ধৰণৰ মানে যিবিলাক খেতি আমি মানে কৰোঁ উপযোগী সেইবিলাক খেতিত মানে ব্যৱহাৰ কৰিলে আমাৰ আমাৰ খেতি মানে ভাল হয় তো এইখিনি মানে সাৰৰ যিবিলাক বহুত বহুত মানে ভাগ আছে মানে সেইবিলাক সাৰ আমি মানে সাৰৰ মানে বহুত ভাগ থাকে তাৰ পাছত খেতিপথাৰত যেতিয়া মানে পোক পৰুৱা থাকে সেইবিলাক পোক পৰুৱা মানে কীটনাশক পোক পৰুৱা থাকে বেক্টেৰীয়া থাকে তো বেক্টেৰীয়া থাকে তো সেইবিলাক সাৰত মানে ব্যৱহাৰ কৰিলে বহু গুণে মানে নাথাকে তো পোক পৰুৱা বেক্টেৰীয়া কাৰণে খেতিপথাৰ মানে নষ্ট কৰি পেলায় সেইবিলাক নষ্ট সেইবিলাক নষ্ট কৰি পেলায় সেইবিলাক নষ্ট কৰি পেলায় সেইবিলাক নষ্ট কৰাৰ কাৰণে মানে খেতিপথাৰ ইমান ভাল নহয় তো খেতিপথাৰ মানে ভাল কৰিব পালে পোক পাখৰে এইগিলা মানে সেইবিলাক ভিতৰ মানে নষ্ট মানে শেষ কৰিবলৈ হ'লে আমি কিছুমান মানে ভিটামিনযুক্ত ঔষধ মানে ব্যৱহাৰ কৰোঁ সেইবিলাক ঔষধ ব্যৱহাৰ কৰিলে খেতিপথাৰত মানে ভালদৰে মানো ভালদৰে মানে তাৰপিছত পোক পৰুৱাই মানে নষ্ট কৰিব নোৱাৰে পোক পৰুৱা নষ্ট কৰিব নোৱাৰিলে সেইগিলাক খেতি মানে ভালদৰে ৰোপ ভাল হয় তো ভাল হোৱাৰ পিছত সেইবিলাক খেতি মানে ভালদৰে হয় আৰু এইখিনি মানে আমি এইখিনি ভালদৰে কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ তো সেই চেষ্টা কৰিবৰ কাৰণে সেইবিলাক ভালদৰে হ'লেহে মানুহে আমাক ধৰক ধাননিখেতৰ পৰা বহুত দূৰ